হয় হয় এ এছ ই বিত লাগিছে হয় হয় কাৰেন্টটোৱে অসুবিধা দিছে ন কি প্ৰ'ব্লেম হৈছে অঁ

অঁ এই আপোনালোকৰ এলেকাটোকে লেঙিবৰ বুলি ক'লে ন এই এনেই ট্ৰেঞ্চফৰ্মাৰটো চাইছিলে নি কিবা তাতে ধোৱা চোৱা ওলাইছিলে নেকি ট্ৰেঞ্চফৰ্মাৰটো কিবা এনেকে স্পাৰ্ক কৰে ন অঁ অঁ হয় হয় তেতিয়াহ'লে চাব লাগিব আমি মানুহ পঠাব লাগিব লাইনমেন

হয় হয়

হয় হয়

ঠিক আছে এইটো মানে আমি লাইনমেন দিয়ে চেক কৰাব লাগিব আৰু এইটো যিহেতু আপুনি কাৰেণ্টটো আহে যায় এনেকুৱা কৈছে ন এইটো বস্তুটো লাইনমেনৰ হঁতুৱাই গোটেই এৰিয়াটো কাৰেণ্টটো ক'বাত ইস্পাৰ্ক কৰি আছে গছ চছ লাগি আছেে কিন্তু চাব চোৱাব লাগিব যদি ওচৰত তেনেকে লাইনৰ ওচৰত যদি গছ লাগি আছে তেতিয়াহ'লে কাৰেণ্ট কিনাৰৰ গছবিলাক আমি কাটাব লাগিব আৰু এইটো লাইনটো ক্লিয়াৰ কৰিব লাগিব তেতিয়া চেক কৰালেহে আমি গম পাম মানে প্ৰ'ব্লেমটো ক'ত আছে

অঁ সেইটো বাৰু মই চেক কৰাব লাগিব এইটো ইনকুৱাৰী কৰিলে গম পাম মানে ইনকুৱাৰী কৰাব লাগিব মানুহখিনি কি প্ৰ'ব্লেম হৈ আছে এইটো মানুহ লাইনমেনৰ লগত কথা পাতিব লাগিব

অকণমান ধৈৰ্য ধৰিব আপোনালোকে কাৰণ আমাৰ দেখিছেই নহয় আমাৰ মানে কি মেন পাৱাৰটো অলপ কম আছে গতিকে একেটা সময়তে বিভিন্ন জেগাত যাবলগীয়া হয় ন সেইটো কাৰণে মানে কি আমাৰ মানুহবিলাকো আকৌ এইকেইদিন মানে অলপ অফিচত

আচ্ছা অঁ অঁ নাই এইটো মানে বিলৰ কথাটো কি হয় বিলটোতো এতিয়া আপোনালোকে ধৰি লওক কাৰেণ্টটো জ্বলালেটো আপোনাৰ বিলটোতো দিবই লাগিব এইটো মানে কি বিলটো এটা লিমিটেড থাকেতো আৰু সেইটো লিমিট পাৰ হৈ গ'লে মানে ধৰি লওক আমাৰ সেইকাৰণে কাৰেন্টটো কাটি দিয়া হয় অভাৰ জ্বলাব নোৱাৰিব কোনো ত' যিহেতু আমি মান্থলি সেইটো মানে ডিউটো আমাৰ

ভাল সম্পৰ্ক গঢ়ি তুলিবৰ কাৰণে যাতে যিটো সমস্যা হয় পটককে যাতে ছল্ভ কৰিব মানে সমাধান কৰিব পাৰে ত'

তাৰ বাবে বাৰু আপুনি বেয়া নাপাব গতিকে এইখিনিটো মই যিমান পাৰোঁ সোনকালে চেষ্টা কৰি ভাল কৰিবৰ কাৰণে

নহয় মানে কি হয় এতিয়াতো আমি হয় হয় বুজি পাইছোঁ

গতিকে এইটো বেছি লোৱাটো কথাটো নাহে এইটো বেছিটো হ'ব নোৱাৰে কাৰণ আপোনাৰ মিটাৰে যিটো শ্ব' কৰিব সেইটোৱে আমাৰ মানে বিলটো লোৱা হয় বুজি পাইছে এইটো আপোনাৰ মানে কি হয় মই আপোনাক ক'লোৱে মানুহ যিহেতু আমাৰ ষ্টাফ চৰ্টেজ হৈ আছে গতিকে

প্ৰ'ব্লেমটো কি হৈ আছে যদি এনেই সৰু সুৰা প্ৰ'ব্লেম হয় তেতিয়াতো কাৰণে আমি ঠিক কৰি দিম যদি ট্ৰেঞ্চফৰ্মাৰটো যদি আপোনাৰ সম্পূৰ্ণ বেয়া হৈ গৈছে তেতিয়া তাক মানে নতুন ট্ৰেঞ্চফৰ্মাৰ এটা আনিবৰ কাৰণে এইটো মানে আমাৰ সদ্যহতে আমাৰ ষ্টক নাই এইটো অহাকালি মানে আমাৰ

তেতিয়া মানে চেক নকৰাকে আমি ক'ব নোৱাৰিছোঁ মানে কি প্ৰ'ব্লেম হৈছে আপোনাৰ

আপোনালোকৰ এই কি মিটাৰ লাগি আছে আপোলোকৰ স্মাৰ্ট মিটাৰ নে আপোনাৰ জেনেৰেল মিটাৰ লাগি আছে অঁ আচ্ছা অঁ এতিয়াতো মানে কি হ'ল আপোনালোকৰ এইবিলাক ডেটাবিলাক চেঞ্জ কৰা হ'ব এইবোৰতো স্মাৰ্ট মিটাৰেই ব্যৱস্থা কৰা হ'ব কাৰণ স্মাৰ্ট মিটাৰ আপোনাৰ বিলটো কেতিয়াও খেলি মেলি নেদেখায় গতিকে খুব সোনকালে আপোনালোকৰ স্মাৰ্ট মিটাৰ ব্যৱস্থা কৰা হ'ব তাত

নিশ্চয় নিশ্চয় মই বাৰু এইটো সোনকালে কৰিম আপোনালোকৰ এইটো সমাধান কৰিবলৈ চেষ্টা ঠিক আছে ঠিক আছে অ'কে মইতো বাৰু খুব সোনকালে আপোনাৰ ব্যৱস্থা কৰি দিম অ'কে